যেতিয়া আমি খেলৰ কথা কওঁ ই গ্ৰাম্য অঞ্চলেই হওক বা নগৰীয়া অঞ্চলেই হওক তেনেকুৱা ধৰণৰ কোনো কথা ইয়াত নাথাকে এই খেলে এজন মানুহৰ জীৱনত যথেষ্টখিনি প্ৰভাৱ পেলায় যিজ এজন ব্যক্তিয়ে যদি খেলৰ লগত জড়িত হৈ থাকে তেওঁ বিভন্ন বেমাৰ আজাৰৰ পৰা তেওঁ আঁতৰত থাকে তেওঁৰ স্বাস্থ্য সুন্দৰ হৈ থাকে আৰু তাৰ উপৰিও তেওঁৰ খাদ্য যিবোৰ খাদ্য আমি যদি খেলা ধূলা কৰোঁ আমাৰ খোৱা খাদ্যসমূহ আমাৰ ভালদৰে হজম হয় আমাৰ টোপনি ভালকে আহে আমাৰ স্বাস্থ্য ভালে হৈ থাকে